হেল্ল' অই ক'ত আছ' অহ এই আমি হেৰি এটা বনাইছোঁ নহয় প্লেনিং এটা বনাইছোঁ এই আমাৰ যে এইখন নতুনকৈ যে খুলিছে যে পাৰ্কখন তাতে অ' চকিডিঙ্গি নহয় এই যে এইফালে চকিডিঙ্গি এইফালে ছাইদত তাৰপিছত আমি প্লেনিং বনাইছোঁ মিলন নগৰ ওচৰত নহয় এইফালে আমলাপট্টি ওচৰত যে অ' এই নতুনকৈ খুলিছে যে এইখন যাবি নেকি আমি প্লেনিং বনাইছিলোঁ আক' ডিগেন মই এনেকৈ যোৱা প্লেনিং বনাইছিলোঁ তাৰপিছত প্ৰদ্যুতো যাব নিকি যাবি নেকি তই না নাই কোৱা নাই নাই কোৱা নাই কোৱা মই কথাটোহে কৈছোঁ মানে তাকো লগ ধৰিব পাৰিলোহেঁতেন এই তহঁতিকিটা বৰ দেৰিলৈকে শুই থাক' নহয় সোনকালে উঠিব লাগিব খালী সোনকালে উঠিব লাগিব আৰু হেৰি আমি হেৰিটা বজাত যাব লাগিব চাৰে চাৰিটাত যাবই লাগিব অহ যোৱা বাৰ নিচিনা নকৰিবি আক' এইবাৰ সোনকালে যাম আৰু হেৰিটা বজাত আধা ঘণ্টা আধা ঘণ্টা ভিতৰত ৰেদি হৈ ল আমি আৰু আহিব লাগিব নহয় সাতটা বজাত আমি আহি যাম দেই অ' আৰু কেঞ্চেল নকৰিবি আক' অ' অ' হ'ব বাই